অঁ ভালেই ভালেই ভালে আছে নে অঁ ভালেই হ'ব

হয় হয় তেনেকুৱা এইবিলাক ভালেই হ'ব এতিয়া দিয়কচোন

অঁ মাৰ্চ মাহতে পৰিব নহয় জানো অঁ অঁ মাৰ্চ এপ্ৰিল এনেকুৱাই আৰু এপ্ৰিলমানত অঁ অঁ কৰিব লাগিব অঁ আচলতে এই পঢ়াত সিহঁতৰ ইন্টাৰেষ্টটো বহিব নহয় জানো অঁ অঁ

হৈ যাব

অঁ অসুবিধা পাৰিব তেতিয়া ল'ৰা ছোৱালীবিলাকে অঁ হয় হয়

অঁ অঁ অঁ ভাল হ'ব অলপ সোনকালো হ'ব কথাষাৰ আৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণেও সুবিধা এটা হ'ব অঁ হওক তেতিয়াহ'লে হ'ব হ'ব হ'ব দিয়ক